মই বনোৱা প্ৰথম জলপান আছিল তিল পিঠা মই মাঘৰ বিহুৰ সময়ত তিল পিঠা বনাবলৈ শিকিছিলোঁ তিল পিঠা বনাবৰ বাবে আমাক পিঠাগুড়ি প্ৰয়োজন হ'ব পিঠাগুৰিখিনি ধুনীয়াকৈ সৰু চামুচ এখনেৰে আনি তাৱাখনৰ ওপৰত ধুনীয়াকৈ মেলি দিয়া হয় আৰু সেই মেলি দিয়া পিঠাখিনিৰ ওপৰত তিল আৰু গুৰেৰে বনাই থোৱা সংমিশ্ৰণটো লাহে দৰে দি আমি সেই গুড়িখিনি পকাই দিওঁ আৰু এটা ধুনীয়া তিল পিঠা উৎপন্ন হয়